প্ৰকৃতাৰ্থত মই যদি কওঁ তেনেহ'লে এটা কথা স্পষ্ট মই কেতিয়াও অসমীয়াত কথা কোৱা বা লেখাৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই যিহেতু অসমীয়া মোৰ মাতৃভূমি আৰু অসমীয়া মই জন্মৰ পৰাই কৈ আহিছোঁ মোৰ শিক্ষাৰ মাধ্যম অসমীয়াই যদিও বৃত্তি হিচাপে মই ইংৰাজীৰেই শিক্ষক হয় কিন্তু অসমীয়াত মই চৰ্চা চিন্তা চৰ্চা কৰোঁ মই কবিতা লেখি ভাল পাওঁ আজিৰ তাৰিখত যদি কওঁ মই দুশতকৈ অধিক কবিতা লেখিছোঁ এই কবিতাবিলাক মই আপ্লুত হৈছিলোঁ দেৱকান্ত বৰুৱাদেৱৰ কবিতাৰ লেখনিৰ মাধ্যমেৰে হোমেন বৰগোহাঞিৰ লেখনি নিৰুপমা বৰগোহাঞিৰ লেখনি ভূপেন হাজৰিকাদেৱৰ গীত জয়ন্ত হাজৰিকাদেৱৰ গীত তেওঁলোকে এই বৰেণ্য সাহিত্যিকসকলে যেনেকুৱা ধৰণৰ লেখনিৰে আনক আপ্লুত কৰিছে জ্ঞান দিছে তেওঁলোকৰ পৰা মই লেখাৰ কথা চিন্তা কৰোঁ আৰু তেওঁলোককে মই আৰ্হি হিচাপে গ্ৰহণ কৰিছোঁ অসমীয়াত কথা কোৱা বা লেখনিৰ সময়ত মোৰ কোনো অসুবিধা নোহোৱাৰ মূল কাৰণটো হৈছে মই অসমীয়া বহুত চৰ্চা কৰোঁ অসমীয়াত কিতাপ পঢ়ি মই বহুত ভাল পাওঁ অসমীয়াৰ কিতাপৰ পৰা মই বিশেষ জ্ঞান অৰ্জন কৰিছোঁ এনেকুৱা বৰেণ্য সাহিত্যিকসকলক মই বহু সময়ত লগ পোৱাৰ সুবিধা পাইছোঁ অসমীয়াত যেনেকুৱা ধৰণৰ যিয়েই লেখিবলৈ নিদিয়ক লাগিলে এই জ্ঞানৰ আৰ্হি মোৰ আছে মই অসমীয়া ভাষাটোক সুন্দৰ কৰি ৰাখিবৰ কাৰণে মোৰ যিবিলাক কবিতা সেই কবিতাবিলাক আধুনিক কবিতা বুলি ক'ব পাৰি প্ৰেমৰ কবিতা বুলি ক'ব পাৰি প্ৰকৃতিৰ কবিতা বুলি ক'ব পাৰি আৰু এই কবিতাবিলাকৰ মাধ্যমত বহু খিনি কথা মোৰ ব্যক্তি ব্যক্তিগত জীৱনৰ বহু মনোভাৱ মই এই কবিতাবিলাকৰ দা দ্বাৰা প্ৰকাশ কৰোঁ অসমীয়াত আজিকালি আজিৰ প্ৰজন্মই অসমীয়া প্ৰতি অনাহী দেখা পোৱা গৈছে অসমীয়া ভাষাটো ক'বতো পাৰে কিন্তু লেখাৰ ক্ষেত্ৰত তেওঁলোকৰ যি বাক্যৰ গাঁঠনি বাক্যত যেনেকৈ অৰ্থপূৰ্ণ হিচাপে লেখিব লাগে সেইখিনি কথা যেন তেওঁলোকে পাহৰি পেলাইছে ইংৰাজীতে অত্যাধিক গুৰুত্ব দিবলগা হৈছে আৰু বহু ক্ষেত্ৰত এইটোও দেখা গৈছে বহু ছাত্ৰ ছাত্ৰীয়ে নিজৰ নামটোকো সম্পূৰ্ণৰূপে ভালকৈ লেখিব নোৱাৰে গতিকে এটা ভাষা জীয়াই ৰাখিবৰ কাৰণে আমি নিজৰ ভাষাটোৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰিব লাগিব আমাৰ সংস্কৃতি যিহেতু অসমীয়া গতিকে আমাৰ সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰথমতে আমাৰ ধে ভাষাটোকেই আমি গুৰুত্ব সহকাৰে শুদ্ধকৈ লেখিব পাৰিব লাগিব আমি শুদ্ধকৈ কথা কোৱাৰ প্ৰয়োজন আছে গতিকে এনেকুৱা অসুবিধাসমূহ মোৰ ক্ষেত্ৰত কেতিয়াও প্ৰযোজ্য নহয় কাৰণ মই জন্মৰ পৰা আজিৰ তাৰিখৰ লগত অসমীয়া ভাষাতেই কথা পাতিছোঁ অসমীয়া লগতেই মোৰ যোগসূত্ৰ আছে আৰু অসমীয়াকেই মই মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ পাছত মই অসমীয়া ভাষাতেই অত্যাধিক চৰ্চা কৰিছোঁ আৰু মই মোৰ সন্তানক অসমীয়াৰ প্ৰতি বেছি মনোগ্ৰাহী কৰাৰ কাৰণে সদায় মই চেষ্টা কৰোঁ অসমীয়াত কথা কোৱাওঁতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় কাৰণ আমি জন্মৰ পৰা অসমীয়া কৈ আহিছোঁ লেখাৰ সময়ত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় যদিও কেতিয়াবা বানান ভুল হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্ত লেখাৰ সময়ত যিবিলাক বাক্যৰ গাঁঠনি যিবিলাক অৰ্থ বাক্যৰ অৰ্থ প্ৰকাশ ভাৱ ভঙ্গীমা সেই সকলোখিনি আমি সুবিধা অনুসাৰি আৰু সম্পূৰ্ণ এটা সুন্দৰকৈ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণে অন্যই ভালকৈ বুজিব পৰাকৈ আমি লেখাত মনোনিৱেশ কৰোঁ গতিকে নিজৰ ভাষাটোক নিজৰ সংস্কৃতিটোক কেতিয়াও পৰিহাৰ কৰিব নোৱাৰাকৈ আমি অসমীয়া ভাষাটোক শুদ্ধকৈ কোৱাটোত গুৰুত্ব দিব লাগে আৰু এনে ক্ষেত্ৰত মই অসুবিধা হৈছোঁ বুলি কেতিয়াও নাভাবোঁ